ঘৰত আমি সাধাৰণতে আমি হাঁহ কুকুৰা ব্ৰইলাৰ গাহৰি আদি প্ৰতিপালন কৰোঁ তেওঁলোকক ধান চাউল দানা ইত্যাদি দিয়া হয় আৰু তেওঁলোকক খাদ্য দিয়াৰ আগতে বাচনবিলাক ধোৱা হয় দানা দিয়াৰ পিছতো বাচনবিলাক ধোৱা হয় গৰমপানী দিয়া হয় প্ৰতি মাহে তিনিমাহৰ প্ৰতি তিনিমাহৰ মূৰে মূৰে ভেকচিন ভিটামিন আদি দিয়া হয় যাতে তেওঁলোকৰ বেমাৰ আজাৰ নহওক বেমাৰ আজাৰ হ'লে কুকুৰাপোৱালিবিলাক মৰে আৰু তেওঁলোকক আমি ধান চাউল তুঁহগুড়ি এই খুন্দু চাউল ব্ৰইলাৰ দানা তেনেকৈ দিয়া হয় গাহৰিক কচু পচলা ইত্যাদি খুওৱা হয় হাঁহক ধান ধান তুঁহগুড়ি তেনেকৈয়ো দিয়া হয় আৰু তেওঁলোকক প্ৰতিপালন ভালকৈ ল'লে সোনকালে ডাঙৰ হয় বিকিলে দুই পাই পইচা পোৱাও হয় লগতে মাংসও খোৱা হয় আৰু গৃহিণীৰ কাৰণে দুই পাই পইচা জৰুৰী হয় হাঁহ কুকুৰা পুহিলে পোৱা হয় হাঁহ কুকুৰাৰ লগত মুক্তভাৱে মেলি দিলে তেওঁলোকে চৰিবও পাৰে চৰিলে হাঁহে কেঁচু কুমতিও খায় কেঁচু কুমতি খালে ডাঙৰো হয় সোনকালে আৰু ভেকচিন দিবলগীয়া হয় ভিটামিন দিবলগীয়া হয় তেওঁলোকক প্ৰতি তিনিমাহৰ মূৰত যদি দিয়া নহয় তেওঁলোকে বঢ়াটো অলপ অসুবিধা হয় বাঢ়িবলৈ দেৰি লাগে দিলে মানে ভাল হয় সোনকালেও বাঢ়ে নহ'লে বেমাৰ আজাৰ হ'লে তেওঁলোকে বঢ়াটো দিন লাগে বাঢ়িবলৈ সময় লাগে বহুত আৰু ঘৰততে আমি ধান শুকুৱাই গাহৰিক তুঁহগুড়ি উলিয়াই দিয়া হয় হাঁহক চাউল কুকুৰাক চাউল হাঁহক দিয়া হয় হাঁহকো দানা দিয়া হয় তেওঁলোকক গৰমপানী দিয়া হয় আৰু বিশেষভাৱে গৰমপানী দিয়া হয় ঘৰুৱাভাৱে আৰু কেতিয়াবা দুখ চুখ পালে ঘৰুৱা দৰৱ হিচাপে হালধি ঘঁহি দিয়া হয় আৰু গাহৰি এই পচলা তুঁহগুড়ি সেনেকৈয়ো দানা দিয়া হয় তেওঁলোকক দিলে সোনকালে ডাঙৰো হয় ভেকচিন নিদিলে ডাঙৰ নহয় বেমাৰে অতি সহজে লগ লয় অতি সহজে লগ লয় আৰু আৰু হাঁহ কুকুৰা প্ৰতিপালন কৰিলে ঘৰতে দুই পাই পইচা হোৱা হয় আৰু দুই পাই পইচা পালে ঘৰুৱাভাৱে সুবিধাও হয় হাঁহ কুকুৰা পুহিলে ভাল হাঁহ কুকুৰা পুখুৰীত চৰি ঘৰুৱাভাৱে চৰি থাকে আৰু গাহৰি বান্ধি থৈ দিয়া হয়